আমাৰ অঞ্চলত এটা ডাঙৰ খেল খেলৰ ষ্টেডিয়াম আছে য'ত বিভিন্ন ধৰণৰ খেলসমূহ পাতিব পাৰি যাতায়তৰ সুবিধা খুবেই উন্নত খেলপথাৰসমূহ অধিক উন্নত কৰিবলৈ হ'লে তাত বিভিন্ন ধৰণৰ সা সুবিধা দিয়াৰ প্ৰয়োজন য'ত চৰকাৰে তাত বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিব পাৰে যেনে যিখন খেল যিটো ষ্টেডিয়াম মোৰ ঘৰৰ ওচৰত দেখা যায় সেই ষ্টেডিয়ামটোত কোনো ধৰণৰ বিশেষ সুবিধা দেখা পোৱা নাযায় কিন্তু তাত এজন ক্ৰীড়া খেলুৱৈ বা ক্ৰীড়াবিদৰ বাবে খেলিব পৰাকৈ যথেষ্টখিনি সুবিধা দেখা যায় তাৰ উপৰিঞ্চি তাত বৈ বিভিন্ন ধৰণৰ সুবিধা সমূহ আৰু দিব পৰা যাব বুলি মই ভাবোঁ সেয়া মোৰ অনুভৱ তাত ইয়াত যাতায়ত যাতায়তৰ সুবিধা খুবেই উন্নতমানৰ একেবাৰে ৰাস্তাৰ খুব কাষতে আছে ষ্টেডিয়ামটো ষ্টেডিয়ামটোত বিভিন্ন ধৰণৰ খেল যেনে বেডমিণ্টন ভলীবল লগতে আপোনাৰ বাস্কেটবলৰ সুবিধা আছে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী লগতে বিভিন্ন ঠাইৰ পৰা বিভিন্নজন ক্ৰীড়াবিদ আহি এই ষ্টেডিয়ামত তেওঁলোকৰ ক্ৰীড়া প্ৰদৰ্শন কৰে ষ্টেডিয়াম হিচাপে যিটো থাকিব লাগিছিল সেয়া খুব দুখনীয় কিন্তু তাত বিভিন্ন ধৰণৰ সুবিধা দিব পৰা যায় যেনে ইনড'ৰ ষ্টেডিয়াম হিচাপে ভাল ব্যৱস্থা কৰিব পৰা যায় ইয়াত থ থকা বিভিন্ন ধৰণৰ এইবোৰ যেনে বাথৰুম লেট্ৰিনৰ উন্নত ব্যৱস্থা কৰিব পৰা যায়

খেল পাতিব পৰাকৈ সুবিধা আছে কিন্তু কিছুমান খেল যেনে এখন যদি আমি ভাবোঁ যে ডিষ্ট্ৰিক ৱাইজ ক্ৰিকেট খেল এখন অনুষ্ঠিত কৰিব পৰা যায় ঠিক তেনেকৈ তেনেদৰে আমাৰ ইয়াত কোনো ধৰণৰ সুবিধা নাই খুব কম খেলুৱৈৰ বাবেহে ইয়াত সুবিধা আছে সেয়ে ভাবোঁ চৰকাৰৰ কিছু সাহাৰ্য্য় পালে খুবেই উন্নতমানৰ হৈ পৰিব বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ খেলসমূহো ইয়াত পাতিব পৰা যাব বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব সকলো ধৰণৰ খেলসমূহ ইয়াত অনুষ্ঠিত কৰিব পৰা যাব সকলো সুবিধা যদি থাকে যিহেতু ইয়াত কাৰেণ্টৰ ব্যৱস্থাটো নাই সেয়ে নিশাভাগত কোনো ধৰণৰ খেল খেল অনুষ্ঠিত কৰিব পৰা নাযায় যদি কাৰেণ্টৰ ব্যৱস্থা কৰা হয় নিশাও বিভিন্ন ধৰণৰ খেলসমূহ অনুষ্ঠিত কৰিব পৰা যাব সাধাৰণতে সাধাৰণ লোকসকলৰ বাবে এই ষ্টেডিয়ামটোৱেই খুবেই প্ৰয়োজন হৈ পৰিছে শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ বাবে ষ্টেডিয়ামটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে